শিল্পীসকলক নতুন টুকুৰা সৃষ্টি কৰিবলৈ পৰিৱেশেই প্ৰেৰণা দিয়ে যেনে ৰাতিপুৱাৰ পৰিৱেশ চৰাই চিৰিকটিমান দিনৰ পৰিৱেশ গধূলিৰ পৰিৱেশ ইত্যাদি তো ৰাতিপুৱাৰ পৰিৱেশ চাই শিল্পীসকলে কিছুমানে গান ৰচে চৰাই চিৰিকটিৰ মাত শুনি ইত্যাদি আৰু যেনে কিছুমান শিল্পী আৰ্ট কৰি ভাল পায় তো ৰাতিপুৱাৰ আকাশখন চাই কেনে চৰাই চিৰিকটি উৰি থকা দেখি বহু ধুনীয়াধৰণে আৰ্ট কৰি কেনে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি দেখুৱায় তো তো এইটো ক'বলৈ গ'লে মানে নতুন টুকুৰা সৃষ্টি কৰাটো হৈছে পৰিৱেশেই পৰিৱেশেই বহুত ধৰণৰ সৃষ্টি কৰে তো গান গাই ভালপোৱা বুলি চৰাই চিৰিকটি ৰাতিপুৱাৰ মনোমোহা পৰিৱেশ দেখি কেনে শিল্পীসকলৰ গান লিখিবলৈ মন যায় আৰু কিছুমানৰ যোনে আৰ্ট কৰি ভাল পায় তেওঁলোকে আৰ্ট কৰি কেনে চৰাই চৰাই যাক আঁকি কেনে ভাল পায় তো ৰাতিপুৱা পৰিৱেশটো দেখি কেনে চবৰেতো ভালেই লাগে তো সেইটো কাৰণে শিল্পীবিলাকৰতো আৰু ভাল লাগে কাৰণ তেওঁলোকৰ দৃষ্টিবিলাক চোৱাটো আমাৰ মানুহতকৈ বেলেগ হয় কাৰণ তেখেতে সকলোৰ সকলো বস্তুতে এটা এটা বিশেষ ধৰণে দেখে মানে তো তেওঁলোকে ৰাতিপুৱাৰ পৰিৱেশটো দেখিকেনে বহুতধৰণে গান গাব ট্ৰাই কৰে কিছুমানে লিখে কিছুমানে আঁকে ৰাতিপুৱা যাতে যেনে মনোমোহা পৰিৱেশটো দেখি নীলা আকাশখন দেখি তো নীলা ৰঙেৰে মানুহৰ মানে মনটো আকৰ্ষিত কৰে চৰাইজাক আঁকি কেনে তো শিল্পীসকল টুকুৰা সৃষ্টি কৰা প্ৰেৰণাটো দিয়ে তো এটাই হ'ব পৰিৱেশ আৰু তেওঁলোকে কেনেকৈ বিকশিতকৰণ কৰে বুলি ক'লে মানেতো চৰাই চিৰিকটিৰ মাত শুনি চৰাই চিৰিকটি দেখি ধুনীয়া এই ৰংবোৰ দেখি আকাশত পোহৰৰ হালধীয়া নীলা সোণালী ৰং দেখি কেনে তো মানুহৰ মনটোও তো ভালেই হৈ যায় তো শিল্পীসকলৰটো আৰু আৰু ভাল হয় তো শিল্পীসকলে দেখি কিনেতো এয়াই ক'ব ন যাতে ইমান ধুনীয়া আকাশখনৰ এটা কাৰণ তাৰ কাৰণে এটা গান গায় তো আৰ্ট কৰবিলাকেতো আঁকিবই আঁকি কেনে ভাল পাবই দেখি কেনে সেয়াই আৰু